ক'ত আছ

ঘৰতে কালি ক পুলিখিনি লগালি নে কি মই লগাব পৰা নাই নহয় জেগাটো ঠিক জেগা নাই জেগাটো ঠিক কৰি আছে জেগাটো প্ৰিপেৰেচ্য়ন কৰি আছোঁ পুৰা অলপ সুন্দৰকৈ লগাব লাগিবতো পঞ্চাছটাে একে একেদিনাই ক'ত লগাব পাৰিম ষ্টেপ বাই ষ্টেপ লগাব লাগিব লগালে আঢ়ৈশতে ডাংবডি গুটি নাই দিয়া নাই জেগাডোখৰ অকণমান ঠিক কৰি ল'ব লাগিব হাঁহ গোবৰ দি ল'ব লাগিব

জানো কি হয় এবাৰ ভোট জলকীয়া লগাই কিবা এটা কৰিম বুলি ভাবিছোঁ আৰু দেৰশ জোপা হৈছে আঢ়ৈশমান লগাম প্লেন এটা আছে অঁ আৰু লাগিব আৰু পঞ্চাছটামান লাগিব লাইশাক ঠিকে আছে পানী দি দি ভাগৰি গৈছোঁ বৰ ৰ'দ খৰাং এনে আৰু মোৰো খাব পৰা হ'ল পিছতীয়াকে অলপ সিঁচিবলৈ লাগিব বিক্ৰী কৰিবলৈ লাগিব অলপ ধনীয়া বজাৰত ধনীয়া ডিমাণ্ডটো আছেতো

ঠিক আছে